অঁ অঁ

বলিয়ৰা আপোনাৰ ডেৰশ টকা পোৱা হয় অঁ এতিয়াটো পাইকাৰী চলি আছে ন সিমানেই

হয় বাহু লওক বাহু লওক বাহু বাহু বাহু ভাল বাহু ভাল ভাল পাব আমাৰ বিলৰ বাহু বিলৰ বাহু নাই নাই নাই আমাৰ আমাৰ সম্পূৰ্ণ বিলৰ আপুনি হয় প্ৰায় বৰাকটা বিল ব্ৰহ্মপুত্ৰৰ ওচৰৰ বিল আপোনাৰ চাৰে তিনিশ টকা কেজি অঁ চাৰে তিনিশ টকা তিনিশ চাৰে তিনিশত দি আছোঁ আৰু দাদা নাই নাই নাই ত্ৰিছ টকা কম নহয় ত্ৰিছ টকা কম নহয় নকমিব নহয় আপুনি সৰহকে নিয়ক আপুনি সৰহকে নিয়ক অঁ এক কেজি মান নিলে কিবা এটা কমাব পাৰোঁ অঁ লওক লওক